হেল্ল' জমেট'ৰ কাষ্টমাৰ কেয়াৰ হয়নে এইটো অ মই ৰোল এটা অৰ্ডাৰ দিছিলোঁ আঠটা দহত পোৱা আছিলে ইমান টাইম পোৱাহিয়েই নাই আপুনি গম লৈ চাওকচোন ইয়াত আঠটা দহত পোৱাৰ কথা কৈছে এতিয়ালৈকে পোৱাহিয়েই নাইচোন অ ঠিক আছে বাৰু